অ হেল্ল' হেল্ল' হয় হয় অ দোকান খোলা আছে

অ অ অ ঠিক আছে কিয় নিদিম বাৰু তুমি চাই লোৱা যদি ৰং চং পচন্দ হয় তেতিয়াহ'লে নিশ্চয় হ'ব আৰু কিবা এটা মিলাই মেলি মোৰো লোকচান নোহোৱাকৈ তোমাৰো লোকচান নোহোৱাকৈ দি দিম আৰু

অ অ অ অ হ'ব হ'ব পাটৰ কাপোৰো আছে

মূগাৰ বাৰু বেছি নাই তথাপি তুমি চাই ল'ব পাৰিবা মই বচা বচা কেইযোৰমান আনিছোঁ বাৰু

অ সূতাৰো আছে তাৰপিছত আৰু আজিকালি যে এইটো পদ্মিনী সূতা এনেকুৱা কিবা কিবি পায় ন' এইবিলাকো আছে মানে নোহোৱা নহয় অ

অ তাকে যিহেতু তোমাক বেছিকৈ লাগে গতিকে অকণমান চাই মেলি ল'বা আৰু এনেইতো মোৰ হিচাপততো মই ঠিকে ভালে আনিছোঁ নিজে পচন্দ কৰি কৰি আনিছোঁতো আৰু মই যেতিয়া দোকানলৈ কাপোৰ আনো তো মই চাই মেলিয়ে আনো সেইটো কাৰণে অ অ অ ঠিক আছে অ ঠিক আছে ঠিক আছে ও